মই অনলাইনৰ বিষয়ে সিমান নাজানো মোৰ ল'ৰাটোৱে কৰি দিছে মই এটা চোৱেটাৰ আনিছোঁ এনেই দোকানত গ'লে দুই হাজাৰমান লাগে পাচশ টকাত আনিছোঁ চোৱেটাৰটো পিন্ধি ভাল লাগিছে পাগ আছে